আমি বাইক ঘৰৰ পৰা ওলাওঁতে বহুত মা দেউতাক আমি সেৱা কৰি লওঁ প্ৰথমত তাৰপিছত আমি ওলাই আহোঁ বাইকখন লৈ আহি কেনে আমাৰ আপোনাৰ মেকুৰী এইবিলাক আদি মানে বহুতৰ মুখৰ পৰা মানে আমাৰ শুনি থাকোঁ যে মেকুৰী আগেদি গ'লে সেৱা কৰিব লাগে বা পিছুৱাই যাব লাগে কিয় বস্তুবোৰে কিবা কৰে সেইকাৰণে আমাৰ যদি মেকুৰী যদি আগত যায় তেতিয়া ৰখি দেওঁ ৰখি দি কেনে আমি গুচি যাওঁ আৰু বিশেষকৈ মেকুৰী তাৰপিছত ছাগলী গৰু ইত্যাদি আহে আৰু আপোনাৰ পুলিচবিলাকো থাকে চি আৰ পি এফবিলাকো থাকে আমাৰ ভয় লাগে এটা যে হেলমেট নিনিলে আৰু কিবা ফাইনে কাটিব নেকি কিবা কৰিব সেইকাৰণে আমাৰ ভয় এটা লাগি থাকে ত' আমি ৰখি দিওঁ ৰখি দি কেনে হেলমেটবিলাক ত' আনিলেতো আমি গুচিয়ে যাওঁ চি আৰ পি এফৰ আগত বা পুলিচৰ আগত কোনো কথা নাই কিন্তু আমাৰ যদি পুলিচ বা হেৰি আহে তেতিয়া আমি যোনটো লগৰটোৰ লগত থাকে সেইটোক নমাই দিওঁ নি কেনে মই অকলে হেলমেটটো পিন্ধি কিনে অলপ আগলৈকে গুচি যাওঁ আৰু লগৰটো আমাৰ একেলগে আহি থাকে বুলি বুলি তাৰপিছত আমি সিয়াক তাৰে আগৰ পৰা আমি উঠাই দিওঁ উঠাই লৈ কিনে আমি গুচি যাওঁ আৰু আপোনাৰ যান বাহন চলাওঁতে যেতিয়া আমাৰ ওখোৰা মোখোৰা ৰাস্তা বা ঠেক ৰাস্তা ভূমিস্খলন বন্য জন্তু আদিৰ সৈতে আমি লাগি থাকো মানে আমাৰ ৰাস্তা ওখোৰা মোখোৰা থাকিলে আমি বহুত লাহে লাহে আমি বাইকখন লৈ যাওঁ কিয়নো আমাৰ পৰাৰ সম্ভাৱনা থাকে নেক্সট আপোনাৰ মাটি বালি এইবিলাকত শ্লিপ খাবৰ সম্ভাৱনা বহুত গুণেই থাকে গতিকে আমি বহুত যিমান পাৰোঁ লাহে লাহে যাওঁ কোনো হুলস্থুল নকৰাকৈ আমি গুচি যাই থাকোঁ আৰু জীৱ জন্তু আহিলেতো আমি ৰখিব লাগিবই কিয়নো সিহঁতে আগত থাকিলে আমাক বহুত কিবা কানি অসুবিধাৰ সৃষ্টি হয় গতিকে আমি সিহঁতৰ আগত নাথাকোয়েই যিমান পাৰো দূৰত থাকো থাকি কিনে সিহঁত যোৱাৰ পিছত জীৱ জন্তুবিলাক যোৱাৰ পিছতহে আমি আৰু গুচি যাওঁ সেইটোৱেই